হেল্ল' অঁ হয় কওকচোন হয় নেকি কি মাংস লাগিছিল অঁ অঁ আটচা আপোনাক কোনটো মাংস লাগে বাৰু ব্ৰইলাৰ মাংস ব্ৰইলাৰ দহ কেজি ন অঁ তোমাক গোটাটো লাগিবনে কটাটো লাগিব গোটা লাগিব ন তেনেহ'লে গোটা যদি লাগে তেনেহ'লে তোমাৰ হেৰিকে পৰিব এশ সত্তৰকে পৰিব

কটাতো দুশ হয় কটাতো কমাব অলপ দিগদাৰ হয় যদি তুমি দহ কেজি লোৱা অঁঁ বাঢ়িব পাৰে ন ঠিক আছে গোটাটো যদি তুমি তেনেকৈ নিয়া তেনেহ'লে মই ওৱান এইটি মানকৈ দিব পাৰিম আৰু অঁ হয় তাতকৈ কমালে অলপ মোৰ অসুবিধা হৈ যায় এশ আশীকে ৰাখিম তাতকৈ কমাবলৈ দিগদাৰ হৈ যায় মানে এনে এতিয়া দাম বাঢ়িছেতো তোমাক কিমান দিম অঁ তোমালোকৰ এড্ৰেচটো কি হয় বাৰু হয় নেকি অঁ কিমান তাৰিখ মানে লাগে ছাব্বিছ তাৰিখে ন ঠিক আছে তেনেহ'লে হোম ডেলিভাৰী দিয়া হ'ব পাৰে চাৰ্জ নালাগে নালাগে তোমাৰ যদি দহ দহ কেজি ওপৰ যদি অৰ্ডাৰ থাকে বুক কৰে তেতিয়া আমি হোম ডেলিভাৰী দিওঁগৈ ঠিক আছে আপুনি এদিন আহি পেলাই আপুনি এড্ৰেচটো ভালকৈ দি থৈ যাব আৰু এডভান্স এটা দি থৈ যাব এডভান্সটো দিয়াৰ পিছত আমি কামটো কৰিম